হেল্ল' হেল্ল'

অঁ হয় আচ্ছা দালিৰ কুৱালিটিটো বেয়া হৈছে নি আচ্ছা আচ্ছা আচ্ছা হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় বিশেষ ক্ষমা খুজিছোঁ আপোনাৰ হেৰি কিবাটোৰ কাৰণে আমাৰ বাৰু নেক্সট টাইমৰপৰা বাৰু তেনেকৈ নহ'ব আমাৰ পিনৰপৰা বাৰু আপোনাক এইটো কথা দিয়া হৈছে বাৰু আপুনি নেক্সট টাইমত ল'ব কাৰণে আহিলে বাৰু আমি ভালকৈ চেক কৰি মেলি দিম আপোনাৰ আপুনি নিজেও লাগিলে চেক কৰি ল'ব বাৰু হয় হয় হয় হয় বুজিছোঁ বুজিছোঁ আপোনাৰ কথাখিনি বুজিছোঁ আপোনাৰ এতিয়া যোনখিনি প্ৰফিট সেইখিনি প্ৰফিট নোলোৱা হৈছেতো বুজিছোঁ বাৰু আপুনি নেক্সট টাইমত আহিলে আপোনাক সেইখিনি নেক্সট টাইমত ভালকৈ চাইচিতি কিনে দিয়া হ'ব আপুনি নিজেও চাই ল'ব পাৰিব বাৰু বস্তুখিনি লোৱাৰ আগতে যেনেকৈ এবাৰতো আপুনি চিধা আপুনি ডাইৰেক্টতো তেনেকৈ নোচোৱাকৈ পেকেটতে ডাইৰেক্ট লৈ কিনে গৈছেতো এই কিছুমান পেকেটত ডিফেক্টিভ ওলাব পাৰে আৰু সেইটো আমাৰো এতিয়া তেনেকৈ পেকেটিঙতে আহে আমিও তেনেকৈ চোৱা নহয় অঁ অঁ অঁ অঁ অঁ হ'ব দিয়ক